যিহেতু অসমৰ বছৰি বহুত বানপানী হয় সেই ক্ষেত্ৰত পশুধনৰ বিভিন্ন ধৰণৰ যত্ন ল'বলগীয়া হয় বানপানীৰ সময়ত পশুবিলাক যেনে গৰু ছাগলী ম'হ কুকুৰা হাঁহ ইত্যাদি এইবোৰ আমি ওখ ঠাই লৈ নিবলগীয়া হয় ওখ ঠাইত বান্ধিব লাগে সিহঁতক খোৱা বোৱাটো কষ্ট হয় সেইটো সময়ত তেও অকণমান চকু কাণ দিব লাগে সিহঁতক খোৱা বোৱাটো অলপ গুৰুত্ব দিব লাগে নহ'লে বেমাৰ আজাৰত পৰিব সেই বানপানীৰ সময়ত বিভিন্ন ধৰণৰ বে বেমাৰ আজাৰ হয় বীজাণু বিয়পে সেইকাৰণে আমি অলপ ডক্তৰ পৰামৰ্শ লৈ দৰৱ পাতি আগতীয়াকৈ লৈ সচেতন হৈ থাকিব লাগে সিহঁতক মাজে মাজে খুৱাই থাকিব লাগে বানপানীৰ সময়ত যিহেতু বহুতো বীজাণু বিয়পে তক আক্ৰান্ত হ'ব পৰা বিভিন্ন ধৰণৰ বীজাণু আহে পশুধনৰ লগতে মানুহো হয় মানুহো অলপ চাই চিটি চাই চিতি থাকিব লাগে ডক্তৰ পৰামৰ্শ লৈ দৰৱ পাতি খুৱাব লাগে ইহঁতক ওখ ঠাইত বান্ধিব লাগে বানপানীৰ পাছতো ক'বই নালাগে বানপানীৰ পাছতো বিভিন্ন ধৰণৰ বীজাণু বিয়পি থাকে সিহঁতক একেবাৰে একেষ্টে মেলি দিব বাহিৰলৈ ওলাই যাবলৈ দিব নালাগে সিহঁতক খোৱা বোৱা ব্যৱস্থাবোৰ ভিতৰতে মানে ভাল জেগাত ওখ ঠাইত পৰিপাতি জেগাত খোৱা বোৱাটো কৰিব লাগে কৰাব লাগে ডক্টৰ পৰামৰ্শ লৈ দৰৱ পাতি নিয়মীয়াকৈ খুৱাই থাকিব লাগে তেতিয়া যিহেতু বেমাৰ আজাৰো খুব নোহোৱা পৰিলক্ষিত হয় তেতিয়া মানে আপোনাৰ যিটো পশুধন আছে তাৰ এইবোৰ ভাল হয় আৰু বেমাৰ আজাৰ পৰা বাচি থাকে তেনেকেই বানপানী সময়তো ক'বই নালাগে বিভিন্ন ধৰণৰ খোৱা বোৱাটো প্ৰধানকৈ কষ্ট হয় খোৱা ক'ত খুৱাম কি খুৱাম তেনেকুৱা এটা চিন্তা হয় এই বানপানী আগে আগে তাৰ যোগাৰবোৰ কৰি থ'ব লাগে বানপানী শেষ হৈ যোৱাৰ পিছত সিহঁতক মানে ঘপককৈ মেলি দিব নালাগে বাহিৰলৈ ওলাই যাবলৈ দিব নালাগে সিহঁতি যদি সেইবোৰ ঘাঁহ বন খাই দিয়ে তাত বীজাণু থাকে বীজাণু সিহঁতৰ শৰীৰত সোমালে সিহঁতক ৰোগত আক্ৰান্ত কৰিব পাৰে সম্ভাৱনা থকা সম্ভাৱনা বহুত বেছি হয় সেইকাৰণে ডক্তৰ পৰামৰ্শ লৈ দৰৱ পাতি লৈ সিহঁতক খুৱাই মিলাই থাকিব লাগে যিমান দিন পাৰে সিমান দিন ঘৰতে নিজৰ চকুৰ আগতে ৰাখি তাক প্ৰতিপালিত কৰিব লাগে তেতিয়া ভাল হয় তেতিয়া বেমাৰ আজাৰ পৰা বাচি থাকে নহ'লেতো এজনী গৰু যদি আপোনাৰ আক্ৰান্ত হয় তাক যদি ভাল কৰিব নোৱাৰোঁ আমাৰ বহুত লোকচান হয় গৰু এতিয়া গাখীৰ দি থকা গৰু তেনেকুৱা গাহৰি ছাগলী এটা এটা যদি মৰি যায় এটা বুলি নহয় সিহঁতক সৰহকৈ পোহা হয়তো বহুত যদি আমাৰ মৰি যায় তেতিয়াও বহুত লোকচান হয় সেইকাৰণে যিমান পাৰি সিহঁতক ওখ ঠাইত বান্ধি ভালদৰে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখি খোৱা বোৱাটোত গুৰুত্ব দি দৰৱ পাতি দি আমি কৈ খুৱাই বানপানী সময়ত ৰাখিব লাগে কাৰণে ধূনা দি জাক দি তেনেকৈ ৰাখিব লাগে তেনেকৈ ৰাখিলে মই ভাবোঁ বেমাৰ আজাৰ পৰা পৰিত্ৰাণ পাব পৰা যায় ইয়াকে মই ভাবোঁ আৰু